অঁ কি খবৰ বাৰ্বী কি কৰি আছিলা ব্য়স্ত আছা নেকি মানে এই হেৰি ফোন কৰিছিলোঁ মানে কি হ'ল জানানে মই এই দুদিন মানে এই কি কয় এই লগৰ ছোৱালী এটাৰ বিয়া ৰ'বা ভাবি আছোঁ মানে যাম আৰু অঁ এই কি কয় মই মানে সেইকাৰণ এতিয়া মানে কি হ'ল তোমাৰ অনলাইন দিলেতো আহিবই নহয় নহ্ এই দুদিনত সেইকাৰণে ভাবি আছোঁ মানে শাৰী পিন্ধিম ভাবি আছোঁ শাৰী এখন ল'ম আৰু ত' ইয়াতে ক'ত বা পাম মানে ভাল শাৰী চাৰি

আচ্ছা আৰু অন্য়ত আচ্ছা অঁ অঁ অঁ অঁ দেখিছোঁ আৰু অঁ অঁ বৰ্ণচাইডৰ আছে নহ্ ভাল ভাল

অঁ চাদাৰ আছে নহ্ চাদৰো চাব পাৰি ক'ত পাম

পুলিচ ষ্টেচন অঁ অঁ অঁ অঁ

অঁ অঁ তাকেই ভাবি আছো কালাৰে চ্য়ুজ কৰিব পৰা নাই ৰ'বা কি কালাৰ লওঁ কি নলওঁ আছে ত' গ্ৰীণ গ্ৰীনে ল'ম নেকি ভাবি আছো গ্ৰীণ চিন নাই

অঁ অঁ পিছৰ

অঁ

কুৰ্তাও ল'ব লাগিব ল'ব কেইটামান কুৰ্তা ল'ব লগা আছে

আৰু এনেই জেনছৰো কাপোৰ ক'ত ভাল পায় মানে অঁ ইয়াত জেনছৰ মানে নাই নেকি ওচৰত এনেকুৱা ভাল কাপোৰ পোৱা মানে নাই দোকানতে চাব লাগিব অঁ অঁ তাকে নহয় গিফ্টৰ কাৰণে তাকে অঁ ঠিকে এই কি কয় এই কি কয় পুলিচ ষ্টেচনৰ ওচৰত তাতে চাদৰ মেখেলা পাম নহ্ আৰু

অঁ

তাকে বিয়াখন তোমাৰ এই হেৰি তাৰিখে আছিল ৰ'বা ছয় তাৰিখে আছিল হয় ছয় মাৰ্চৰ আহিলে

দেৰি হৈ যাব তাকেই ৰ'বা তাকে চাব লাগিব ক'ত মানে সবকেইখনত ভাবিছোঁ মানে যাই যাই চাওঁ আৰু গোটেইখনত কোনোবাখনত বেছি ভাল লগা হ'লেতো লৈয়ে ল'লোঁ বাৰু

অঁ অঁ দিয়া